আপুনি বিহুৰ সময়ত কি কি পিঠা পনা বনাই পাইছে আৰু এই পিঠা পনা বনাওঁতে আপোনাক কোনে কোনে সহায় কৰিছিল বিহু বুলি ক'লে সাধাৰণতে আমাৰ মনত মানে বহুতেই আনন্দ লাগে আৰু ঘৰুৱাভাৱেও আমি বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ প্ৰস্তুত কৰি উলিয়াওঁ পিঠা পনাৰ পৰা আৰম্ভ কৰি জা জলপান দৈ চিৰা এইবিলাক কিয়নো অতিথি এজন যেতিয়া ঘৰখনলৈ আহে বিহুৰ সময়ত তেতিয়া তেওঁলোকক সেইবিলাকেদিও আপ্যায়ন যদি আমি কৰিব পাৰোঁ তেতিয়া আনন্দ অনুভৱ কৰোঁ কিয়নো অসমীয়া বিহুৰ বিহুৰ সংস্কৃতিৰ লগত জড়িত হৈ আছে আমাৰ জা জলপানবিলাক এইবিলাক যদি আমি নিজে প্ৰস্তুত নকৰোঁ তেতিয়া আনৰ পৰা আনি কিনে দিয়াখিনি ইমান এটা আনন্দ নেথাকে নিজে প্ৰস্তুত কৰি তৈয়া উলিওৱা ব পিঠা পনাখিনিত বহুতেই আনন্দ থাকে আৰু এইখিনি কৰিবলৈ যাওঁতে যেতিয়া আমি পিঠা পনাখিনি বনাব যাওঁতে সৰুৰ পৰা মই বনাওঁ সৰুতে ঘৰত মাহঁতৰ লগত লাগোঁ মাহঁতৰ মাৰ পৰাই বিশেষকৈ তিলপিঠা কেনেকৈ বনায় সান্দহ কেনেকৈ প্ৰস্তুত কৰে বা কোমল চাউল কেনেকৈ প্ৰস্তুত কৰে বা ঘিলাপিঠা মুড়ী লাডু চিৰা কেনেকৈ প্ৰস্তুত কৰে এই সকলোখিনি ঘৰতে মাহঁতৰ লগত থাকি শিকিছিলোঁ আৰু এতিয়াও সেইখিনি প্ৰস্তুত কৰি থাকোঁ নিজেও কৰিবলৈ শিকিছোঁ জানো আৰু ভালো লাগে চিৰা দৈ জলপানখিনি যেতিয়া আমি খাওঁ বা আলহীক দিওঁ তেতিয়া বহুতেও ভাল লাগে আৰু আমাৰ যিহেতু সম বিহু সংস্কৃতিৰ লগত এইখিনি জড়িত বিশেষকৈ তিলপিঠাটো বনাই মই ভাল পাওঁ ঘিলাপিঠাটো বনাই মই ভাল পাওঁ তো অসমীয়া জলপান বুলি ক'লে প্ৰত্যেককেইটাই বনাওঁ আৰু বনাই ভালো লাগে আৰু বিহু বুলিয়ে নহয় মই এনেও মানে কি হয় সেইখিনি বিহু নহ'লেও মই সেইখিনি বনাই থৈ দিওঁ ঘৰুৱাভাৱে চাহ তাহ এইবিলাকৰ লগত খাবৰ কাৰণে গতিকে আৰু বিশেষকৈ বৰা চাউলটো আমাৰ প্ৰয়োজন হয় এই এইবিলাক বনাবৰ হ'লে ঘিলাপিঠাটোৰ কাৰণে বৰা চাউলৰ প্ৰয়োজন তিলপিঠা কাৰণে বৰা চাউল প্ৰয়োজন গতিকে আৰু কোমল চাউলৰ জলপানখিনি বনাবৰ কাৰণে আমাৰ বৰা চাউল এই বৰা চাউলটো বিশেষভাৱে প্ৰয়োজন হয় আৰু বিহু সময়ত আমাৰ বিহু এতিয়া ৰঙালী বিহুৱে হওক কাতি বিহুৱে হওক বা ভোগালী বিহুৱে হওক এই সকলোকেইটাতে আমি পিঠা পনাখিনি তৈয়াৰ কৰোঁৱে গতিকে এইটো এটা আমাৰ স্বকীয় বৈশিষ্ট্য বুলি ক'লেও বেয়া নহয় বিহুৰ পিঠা পনা জা জলপান বনোৱাটো অসমীয়া এটা স্বকীয় বৈশিষ্ট্য সংস্কৃতি সেয়েহে ভাল লাগে আৰু এইখিনি কৰি ভাল পাওঁ